মই দুমাহমানৰ আগতে এটা চেমচাঙৰ ৱাচিং মেচিন লৈছিলোঁ ৱাচিং মেচিনটো হোৱাৰ পৰা মোৰ কি সময় বহুত বাচিছে বুলিয়ে ক'ব পাৰি কাৰণ কাপোৰো সোনকালে ধুব পৰা যায় আৰু ডাৱৰীয়া বতৰত কাপোৰ নুশুকাই কিন্তু মেচিনটো হোৱাৰ পৰা মোৰ মানে কাপোৰ শুকুৱাত কোনো ধৰণৰ ধোৱা আৰু শুকুৱাত কোনোধৰণৰ কষ্ট হোৱা নাই গতিকে মই মেচিনটোৰ পৰা ভাল সুবিধা পাইছোঁ বুলিয়ে ক'ব পাৰি